আমাৰ গাঁৱত এটা দহজনীয়া মহিলা গোট আছে আমি মহিলা গোটৰ সদস্যসকলে চৰকাৰৰ পৰা ঋণ লৈ কৃষি কৰোঁ এই আমি কৃষিৰ বাবে চৰকাৰৰ পৰা এটা পানী মেচিনৰো সুবিধা পাইছোঁ আৰু লগতে আমাক কে চি চি লোন দি লোনৰ জৰিয়তে আমি বিভিন্নখিনি কৃষি কৰিব পাৰিছোঁ আৰু সকলোৱে এইদৰে স্বাৱলম্বী হ'ব পাৰিছোঁ আৰ্থিকভাৱে আমি চৰকাৰৰ পৰা এইটোৱেই আশা কৰোঁ যে চৰকাৰে যাতে আমাক বিভিন্ন ধৰণৰ ৰবি শস্য খাৰিফ শস্য সকলোৰে গুটি প্ৰদান কৰি কৃষি কৰ্মৰ লগত জড়িত হৈ আমাক আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সুবিধা দিয়ে লগতে কৃষি যদি কিবা বনৰীয়া কীট পতংগই কৃষি নষ্ট কৰে সেই কীট পতংগক নাশক কৰিবৰ কাৰণে কীটনাশক ঔষধৰো বিভিন্ন প্ৰদান কৰে বুলি চৰকাৰৰ পৰা আমি আশা কৰোঁ